এক জানুৱাৰী দুহেজাৰ ষোল্ল দুই ফেব্ৰুৱাৰী দুহেজাৰ সোতৰ দুই জুলাই দুহেজাৰ ওঠৰ তিনি আগষ্ট দুহেজাৰ ঊনৈছ পাঁচ জুন দুহেজাৰ বিছ তেইছ আগষ্ট দুহেজাৰ বাইছ